হেল্ল' দীধা বা মানে আমাৰ ঘৰত এটা ফাংচন আছে গতিকে দহজন মানুহৰ কাৰণে চিকেন বাটাৰ মছালা নান আৰু যদি লচ্ছা পৰাঠা আছে দি দিব আৰু কিমান হৈছে বাৰু মোক ক'বছোন অঁ নাইন হাণ্ড্ৰেড মানে গোটেইকেইটা মিলি হ'ব নেকি অ অলপমান বেছি হৈ গ'ল মানে অলপমান যদি কমাই দিব পাৰে মানে ইমানকেইটা কিনিছোঁ অলপমান যদি অফাৰ আছে বা ডিচকাউণ্ট আছে দিব পাৰে অফাৰ ইমান হয় নেকি অ'কে মানে দহ পাৰ্চেণ্ট দিব পাৰে ঠিক আছে তেতিয়া হ'লে হ'ব বাৰু ঠিক আছে হ'ব দিয়ক এইখিনিত এ আপ আপুনি মানে ভালকে পেকিং কৰি পেলাই এনেকে পঠাই দিব আৰু এইখিনিৰ পইচাটো দি দিম দিয়ক